চহৰ আৰু গাঁৱৰ পাৰ্থক্যটো এইটোৱে মই বিচাৰোঁ যে গাঁৱত মুকলি পৰিৱেশ আৰু সেই মুকলি পৰিৱেশত থাকি এই ভাল লাগে আৰু ইতে সেউজীয়া সেউজীয়া পথৰ আৰু যেনে এই ধাননি পথৰ আৰু যেতিয়া বাৰিষা হয় যিটো আমাৰ ৰোৱনীবিলাকে বোকা ৰ ৰয় সেইবিলাক চোৱাটো এটা আমি বা দেখিবলৈ শুৱনি পাওঁ বা যেতিয়া ধান কাটিব সোণালী ৰঙৰ পথাৰখন এটা ভাল লাগে আৰু গাঁৱত মুকলিভাৱে ফুৰিব পাৰি আৰু গাঁৱত হৈছি ত প্ৰদূষণটো ভাল ধূলা মাকটি এই কম কিন্তু এই চহৰ হ'লে এই মানুহৰ ঘৰবিলাক লাগা লাগি আৰু যথেষ্ট গৰম আৰু বতাহটো অলপ কমকৈ পায় আৰু এই কিছুমানে আকৌ এই টাউনত থাকিও কিছুমানে ভাল পায় মাত্র কম পৰিমাণ আৰু তো আমাৰ কাৰণে এই গাঁৱতে থাকি আমি ভাল পাওঁ যিহেতু আমি গাঁৱৰে মানুহ যদিও আমি টাউনত যাওঁ এদিন বা দুদিন থকাৰ পিছতে আমি গাঁৱলৈ ঘূৰি অহাৰ আমাৰ মন যায় এই টাউনত থাকিব ইচ্ছা নোহোৱা হৈ যায় কিবা অসুবিধা পাওঁ গৰম আৰু ফুৰিব সুবিধা নাই ইফালে গ'লেও গাড়ী সিফালে গ'লেও গাড়ী ঘৰ মানুহ বহুত এই দিগদাৰ লাগে কিন্তু গাঁৱত আহিলে মুকলিভাৱে আমি ফুৰিব পাওঁ গাঁৱৰ পৰিৱেশটোৱে আমাৰ কাৰণে যথেষ্ট আমি ভাল বুলি ভাবোঁ গাঁৱত আহি যেনে আমি মহিলাসকলে আমি আকৌ এই গাঁৱত আহি মাছ মাৰোঁ মাছ ধৰোঁ মাছ ধৰি আনি নিজে খাওঁ সেইটোতে ভাল লগা কথা যেনে বৰশী বাওঁ বৰশী বাইও নিজে বৰশী দি মাছ ধৰি আনি নিজে খাওঁ সেইটো এটা আৰু নিজেই আমি বকাৰো গাঁৱত এই বোকাৰো নিজে গাঁৱৰ হাল বোৱা মানুহক জলপান দিওঁ আৰু দৈনিক জলপান দিওঁ সেইটো এটা মোৰ ভাল লগা ভাল লগা আৰু গাঁৱৰ লগতে খেলা ধূলাৰ কাৰণে সুবিধা পায় গাঁৱত যিকোনো ক্ষেত্ৰতে যেনে ৰাতিপুৱা আমাৰ মৰ্ণিং ৱাক কৰা যায় আজিকালি খুব তাৰমানে মানুহবিলাকে মৰ্ণিং ৱাক কৰে যে গাঁৱত মৰ্ণিং ৱাক কৰিবলৈও সুবিধা এই ৰাতিপুৱা আৰু ওচৰ চাৰিওফালে মুকলি একে দৌৰাৰ পৰা খোজ কাঢ়াৰ পৰা যিকোনো আৰু ক্ষেত্ৰত আৰু গাঁৱত ৰাস্তাবিলাক মুকলি থাকে ৰাতিপুৱা ৰাতিপুৱা দৌৰি খুব ভাল লাগে গাঁৱত তাৰমানে গোটেইখিনি সুবিধা পায় যেনে এখন মিটিং পাতিব লাগিলে গাঁৱত এই মুকলিভাৱে মিটিংখন পাতিব পাৰি এই আৰু খুব মানুহৰো হেৰিটো বেছি হয় মানুহৰ মিটিঙত মানে যিটো আহিব লগাখিনি গোটেইখিনি আহে গাঁৱত হ'লে গৰমটো কম হয় আৰু যিকোনো মিটিঙে তাৰমানে পাতিব লগা হ'লে অসুবিধা নহয় আৰু এ গাঁৱত তেনেকুৱা যেনে আমাৰ মহিলাগিলাখনো গাঁৱৰ প্ৰত্যেকটো মহিলা গোটত সোমাই আছে তেওঁলোকৰ এই যেনে মিটিং এখন পাতিব লগা হ'লে এই গাঁৱত হ'লে সুবিধা পায় কিন্তু চহৰ হ'লে অলপমান অসুবিধা হয় সুবিধাটো কম আছে চহৰত গাঁৱত এনে স্কুলৰ ফিল্ডত পাৰি বা মন্দিৰ নামঘৰৰ ফিল্ডত হওক এই মিটিং কৰি মুকলিভাৱে তাৰমানে অলপ মিটিংখন কৰে মিটিংখন কৰাৰ পিছত আমাৰ গাঁৱৰ মহিলাখিনিও অলপ ঘৰুৱা কথাও পাতে পাতি অলপ ভাল পায় আৰু ফুৰি নামঘৰবিলাকৰ আৰু মোৰ গাঁৱৰ মহিলাসকলেও নামঘৰত এই প্ৰায়ে যায় নামঘৰতো নাম ধৰি মুকলিভাৱে ভাল পায় এই গোটেইখিনিয়ে সুবিধা আছে আৰু গধূলি হ'লেও ওলাই গ'লে গাঁৱৰ যিটো বতাহ পথাৰৰ পথাৰলৈ ফুৰিব যাব পাৰি যিটো বতাহ সেই বতাহটো খুব ভাল লাগে বতাহটো আৰু ধূলি মাকতি খুব আঁতৰত থকা যায় গাঁৱৰ মহিলাখিনি কাৰণ আমাৰ যিকোনো স্কুলে হওক বা কলেজে হওক আমাৰ গাঁৱত যিবিলাক আছে আৰু তেওঁলোকেও তাৰমানে ক'ব খুজিছোঁ এই গাঁৱৰ স্কুলবিলাকত তাৰমানে ভাল লাগেই আৰু এই মুকলিভাৱে তাৰমানে তেওঁলোকে অলপ গাত বতাহ লগাই তাৰমানে এই ল'ৰা ছোৱালীক অলপ পঢ়া শুনা কৰিব পাৰে বা ৰূমৰ ভিতৰত যদি গৰম লাগে তেওঁলোকে বাৰেণ্ডাতে হওক বা গছৰ তল গছৰ তলতে ধুনীয়াকৈ বহি একে ৰাউণ্ডকৈ তাতো এনেকৈ পঢ়োৱাৰ সুবিধা আছে কিন্তু টাউনত সেইটো সুবিধা নাই টাউনত আৰু তাৰমানে এই গাড়ী মটৰৰ শব্দ হয় সেইকাৰণে অলপ পঢ়া শুনৰো বহুত কিছুমানে সু অসুবিধা পায় গাঁৱত কিন্তু সুবিধা এই বহুতখিনিয়ে সুবিধা গাঁৱত সেইখিনিয়ে আৰু